অঁ বাইদেউ হয় মই হয় মই হেৰিৰ পৰা কৈছোঁ এই ডুনীৰ পৰা কৈছোঁ মোক কাপোৰ লগা আছিল অলপমান মানে বিয়া এখন আছিলে ঘৰত আমাৰ বিয়াখনত কাপোৰ লাগিব তাৰ বাবে মই আপুনি মঙলদৈৰ কাপোৰ দোকানী এনে মানে ভাল হেৰি হয়নে বাৰু মানে গম পালোঁ আৰু বাৰু অঁ ভাল কাপ

বাৰু চাই ল'ব লাগিব আৰু অঁ দাম হয় গামোচা দুয়োফাল দুয়োফালে অঁ গামোচা দুয়োফালে ফুল থকা আছে মাজত বুটা বছা অঁ ৰিহা লাগিব আৰু কইনাৰ ৰিহা বগা হয় হয় আৰু এক্সট্ৰা কেইটামান ৰঙীন ছেট লাগিব অঁ পোৱা যাব আৰু বাৰু ঠিক আছে হয় আৰু বোৱা কাপোৰ ৰাখে নেকি আপুনি অঁ বোৱা ছেট কেইটামানো লাগিব আমাৰ এই ঘৰত ঘৰত ব্যৱহাৰৰ কাৰণে লাগিব আৰু হয় হয় বাৰু ঠিকে আছে আপুনি হেৰি কৰিব আৰু কাপোৰখিনি মই যাম অহা সপ্তাহত অঁ যাম আৰু ঠিকে আছে বাৰু কাপোৰখিনি ৰেডি কৰি ৰাখিব আৰু